শিশুসকলে ফাৰ্মিং পশুপালন গৰু ব্যৱসায় আৰু অন্য স্থানীয় জীৱিকা যেনে কাঠৰ কাম মেৰামতি আটা হাঁহ কুকুৰা পালন আদি মা দেউতাৰ বাহিৰেও শিক্ষাগুৰুৰ পৰা শিকে স্কুলত বিদ্যালয়ত যি যিখন পৰিৱেশ নামৰ কিতাপ এখন থাকে আৰু সেই কিতাপখনত বহু কথাই থাকে আৰু শিক্ষকসকলৰ দ্বাৰা তেওঁলোকে এইখিনি নিজৰ জ্ঞান আহৰণ কৰে